মই এগৰাকী ষ্টুডেন্ট হিচাপে মোৰ আটাইতকৈ গৌৰৱান্বিত সাফল্যটো হৈছে মোৰ যেতিয়া ৰিজাল্ট দিয়ে সেইসময়ত সেইসময়ৰ কথা তেতিয়া মই এগৰাকী মধ্যবিত্ত ঘৰৰ ছোৱালী সেয়েহে মই টিউচনচবোৰ ইমান এফৰ্ড কৰিব নোৱাৰোঁ যেতিয়া মই ক্লাছ টেন পাইছিলোঁ তেতিয়াও মই কোনোধৰণৰ টিউচনচ লোৱা নাছিলোঁ আৰু মই টিচাৰ শিক্ষকৰ সহায় লৈছিলোঁ কিন্তু যদিও তাত মোৰ নিজৰ অৱদানো বহুতখিনিয়ে আছে আৰু মই পঢ়াত ইমানো ভাল নাছিলোঁ মই সৰুৰে পৰা সদায় চেভেণ্টি ফাইভ টু এইটটি পাৰচেণ্টেজৰ ভিতৰতে মোৰ পাৰচেণ্টেজ থাকে সিমানখিনিয়ে আছিলে মানে মই এইটিৰ ওপৰত উঠায়েই পোৱা নাছিলোঁ কেতিয়াও উঠিয়ে পোৱা নাছিলোঁ তাৰ পাছত যেতিয়া মই ক্লাছ টেন পালোঁ তেতিয়া মই নিজকে সময় দিলোঁ পঢ়িলোঁ মা দেউতাৰ ইমানখিনি কষ্ট সেইখিনি কষ্ট টিচাৰৰ কষ্ট সেইখিনি ভাবি মেলি আৰু নিজৰ কাৰণেও মই পঢ়িলোঁ মই মেটচ ইমান মই মেটচত ইমান চোকা নহয় যদিও মই যদিও ইমান ইমানখিনি প্ৰেক্টিচ কৰিলোঁ শেষত যে মই মেটচত এইটটি পালোঁ আৰু সেইটোৱে আৰু তাৰ পাছত মই যেতিয়া মোৰ ক্লাছ টেনৰ ৰিজাল্ট ওলালে যেতিয়া মই এইটটি ফাইভ পইন্ট থ্ৰি ফ'ৰ পাৰচেন্টেজ পাইছোঁ তেতিয়া মোৰ মাঁহতৰ মুখখন দেখি মাঁহতে যেতিয়া হাঁহিছিলে সেইখিনিয়ে মানে মোৰ কাৰণে সাফল্য বুলি ভাবোঁ আৰু তাৰ উপৰিও অকল ক্লাছ টেনৰ ৰিজাল্টে নহয় ক্লাছ টুৱেলভত যেতিয়া ক্লাছ টুৱেলভত মই অকলেই নিজে পঢ়িয়েই নাইণ্টি টু পইণ্ট ফ'ৰ পাৰচেণ্টেজ মই স্ক'ৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু সেইসময়তো মই কোনো ধৰণৰ টিউচনচ নাই লোৱা শিক্ষকে যোনখিনি পঢ়াই সেইখিনিকে পঢ়োঁ কিতাপৰ পৰা পঢ়োঁ তেনেকৈ পঢ়ি সদায় কষ্ট কৰি গ'লোঁ তাৰপিছত যেতিয়া ৰিজাল্ট ওলালে সেইদিনাখন মাঁহত মানে মোৰ যেতিয়া ক্লাছ টেনৰ ৰিজাল্ট দিছিলে তাতকৈও বেছি দেখিলোঁ মই মাঁহতক তাতকৈও বেছি মাঁহতৰ মুখখন উজলি উঠিলে মাঁহতে গৰ্ব কৰিব পৰা হ'ল যে গোটেই গাঁওখনৰ ভিতৰত মানে মাঁহতৰ ছোৱালীজনীৰে পাৰচেণ্টেজ বেছি কষ্ট কৰিলে তাই কষ্টৰ ফল পালে তেনেকুৱা ধৰণে সেয়েহে মোৰ কাৰণে সেইটোও এটা সাফল্য আৰু তাৰ উপৰি মই সেইখিনি ৰিজাল্ট কৰাৰ পাছত মই মই পঢ়া গোটেই কলেজখনৰ ভিতৰত আৰু আমাৰ বেটচটোৰ ভিতৰত অকল মইহে কটনত ছীট পালোঁ সেয়েহে মই ভাবোঁ মোৰ কাৰণে এইবোৰে হৈছে সাফল্য আৰু এইখিনিয়ে হৈছে মোৰ গৌৰৱান্বিত সাফল্য বৰ্তমান সময়লৈকে আৰু ইয়াৰ আগলৈকে মই কষ্ট কৰি যাম আৰু মই ইমানতে মোৰ সাফল্য অন্ত পৰা বুলি নাভাবোঁ আৰু বহুতখিনিয়ে কৰিবলগীয়া আছে আৰু মই সেইখিনি কৰিলেহে সাফল্য পাইছোঁ বুলি গণ্য কৰিম